অঁ হয় হয় ক'ৰপৰা কৈছে অঁ কওকচোন আপোনাৰ সমস্যাটো হয় হয় অঁ আচ্ছা হেৰি নহয় বাৰু আপোনালোকে এই দেলহি কি কাৰণে যাব অঁ

নাই তাত কিমান দিন হ'ব আপোনালোকৰ আচ্ছা হেৰি নহয় আপোনালোকে এই কেনেকৈ যাব ট্ৰেইনত যাব অঁ আচ্ছা মই পাৰ্মিশ্যন দিয়াত বাৰু বাধা নাই পাৰ্মিশ্যন দিম কিন্তু আপোনালোকক এটা কথাই মই ক'ব বিচাৰিছোঁ আজিকালি দেশৰ সমস্যাবিলাকটো গম পাইছে দেশৰ সমস্যাবিলাকটো গম পাইছে গতিকে আপোনালোকে যাওঁতে খুব সতৰ্কত যাব লাগিব আৰু ঠিক সতৰ্কভাৱে থাকিব লাগিব আৰু যাহা তাহা য'ত নাথাকে হেৰিত নাথাকিব আপোনালোকে ক'ত ক'ত যায় প্ৰগ্ৰামবিলাক আগতীয়াকৈ ঠিকঠাক কৰি ল'ব ঠিকঠাক কৰি লোৱাৰ পাছতহে আপোনালোক যাত্ৰাটো কৰিব আৰু তাত গৈ পেলাই আকৌ অচিনাকি জেগাত সোমাই পেলাই আপোনালোকৰতো সমস্যাত পৰিব লাগিব যদি সেইখন যাতে নোহোৱাকৈ আপোনালোকে আগতীয়াকৈ প্ৰগ্ৰেমবিলাক ঠিকঠাক কৰি লওক প্ৰথম ক'ত যাব প্ৰথম কোনখন কোন হেৰিলৈ যাব অনুষ্ঠানলৈ যাব এই এনে ধৰণে কি কি চাব এইবিলাক আপোনালোকে আগতীয়াকৈ মানে প্ৰগ্ৰামটো ঠিকঠাক কৰি লওক কৰি লোৱাৰ পাছত আপোনালোক যাব আৰু ট্ৰেইনত যাওঁতেও কিন্তু সতৰ্ক আজিকালি অলপ সমস্যাবিলাক দিগদাৰেই সেয়েহে আমি পাৰ্মিশ্যনটো দিম বাৰু আপোনালোকক কোনো কথা নাই পাৰ্মিশ্যন দিম গতিকে আপোনালোকে কিন্তু লিগেলি থাকিব লাগিব যাতে কোনো পক্ষতেই ইলিগেল যাতে আপোনালোকৰ নহয় লিগেলি থাকিব লাগিব লিগেলি তাত মানে নিয়ম নীতিৰ মাজেৰে চলিব লাগিব থাকিব লাগিব আৰু যি যি ঠাই প্ৰগ্ৰাম কৰিব প্ৰগ্ৰেম মতে আপোনাক ৰাতিপুৱা কিমান সময়ত যায় এটা প্ৰগ্ৰেম থাকিব এই প্ৰগ্ৰেমতে আপোনালোকে খাই বৈ পেলাই যাত্ৰা কৰিব গতিকে তাত আপোনালোকে যাতে কোনো যাতে কোনো অপায় অমঙ্গল নহয় তাৰকাৰণে সেইটো আকৌ নিজেই সৰ্তক হ'ব আৰু দেই আচ্ছা ঠিক আছে ঠিক আছে মই বাৰু এইটো আপোনালোকক পাৰ্মিশ্যনটো দিয়াৰ ব্যৱস্থা কৰি দিম বাৰু দেই ঠিক আছে অঁ